আমাৰ অঞ্চলত থকা পৰম্পৰাগত খেল আছে কুকুৰা যুঁজ ম'হ যুঁজ বুলবুলি চৰাই যুঁজ কণী যুঁজ প্ৰত্যেক বছৰ বহাগৰ বিহুত আমাৰ অঞ্চলত আমাৰ অঞ্চলৰ ৰংঘৰত কণী যুঁজ হোৱা দেখিবলৈ পোৱা যায় ইয়াত বিভিন্ন ঠাইৰপৰা পৰ্যটকসকল আহি এই কণী যুঁজ উপভোগ কৰিছেহি আৰু মাঘৰ বিহুত আমাৰ অঞ্চলৰ এই শিৱসাগৰ ৰংঘৰত মহ'ৰ যুঁজ দেখিবলৈ পোৱা যায় আৰু বিভিন্ন ঠাইৰপৰা পাহোৱাল পাহোৱাল ম'হ ম'হ পালকসকলে গোৱালসকলে আনি ইয়াত ম'হ যুঁজ কৰা দেখিবলৈ পোৱা যায় বিভিন্ন ঠাইৰ বিভিন্ন পৰ্যটকসকল আহি শিৱসাগৰ জিলা ৰংঘৰত বাকৰিত ম'হ যুঁজ বুলবুলি চৰাই যুঁজ আৰু কণী যুঁজ দেখিবলৈ পোৱা যায় আৰু বিভিন্ন ঠাইৰ ব্যক্তিসকলে কুকুৰা আনি ইয়াত কুকুৰা যুঁজো পতা দেখিবলৈ পোৱা যায় ইয়াৰ ইয়াত বহুত ডাঙৰ ডাঙৰ ব্যক্তিসকলো ইয়াৰ লগত জড়িত হৈ আছে আমাৰ অঞ্চলৰ দৌলবাৰীৰ যি এটা দৌল আছে সেই দৌলতো কণী যুঁজ প্ৰত্যেক বছৰৰ বহাগ বিহুৰ উৰুকা দিনা সকলোৱে মিলি কণী যুঁজৰ এক ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু ইয়ালৈ বিভিন্ন ঠাইৰ ব্যক্তিসকলে কণী আনি কণী যুঁজ যি খেল এই খেলত অংশগ্ৰহণ কৰে আৰু বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিসকলে এই কণীযুঁজত নিজৰ নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয় ইয়াৰ লগতে ইয়াৰ লগতে কুকুৰা যুঁজো পতা হয় কিন্তু কুকুৰা যুঁজ খেল চাওঁতে কিছু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় কিয়নো ইয়াত কুকুৰাবোৰৰ ঠেঙত যিখন চুৰি বান্ধি দিয়ে এই চুৰিখন যদি ভালকৈ বন্ধা নহয় ইয়াৰ বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় গতিকেলৈ এই খেল উপভোগ কৰোঁতে কিছু সাৱধান হ'ব লাগে আৰু বুলবুলি চৰায়ো যুঁজ কিছু কিছু ঠাইত হয় আটাইতকৈ ভাললগা খেলবিধেই হৈছে ৰংঘৰ বাকৰিত হোৱা ম'হৰ যুঁজ এই ম'হৰ যুঁজ মহ'বিলাকক ইমান ধুনীয়াকৈ সজাই পৰাই অনা হয় যে সকলোৱে ইয়াক দেখি আনন্দিত আনন্দ উপভোগ কৰে আৰু আমি সকলোৱে পৰম্পৰাগত যি ম'হ যুঁজ ইয়াক আমি উপভোগ কৰি অতি আনন্দিত হওঁ